দাদা এইখিনিতে ৰাখকচোন ভাড়াটো চাওকচোন কিমান হ'ল মই আপোনাক অনলাইন পে'মেণ্ট কৰিম আপোনাৰ গুগলপে' ফোনপে' আছেনে আছে যদি আপোনাৰ ইউপিআই নাম্বাৰটো দিয়ক মই আপোনাক অনলাইন পে'মেণ্ট কৰিম